হিন্দু ধৰ্মৰ মানুহসকলে কি কৰে নামঘৰত গৈ চাকি বন্তি জ্বলায় তাৰপিছত মন্দিৰত নামঘৰত যায় মন্দিৰত যায় আৰু তেওঁলোকে কি কৰে পূজা অৰ্চনা কৰেগৈ তেওঁলোকে ধৰক মনত কিবা এটা ধৰক পাবৰ কাৰণে সেইকাৰণে গৈ মনটোৱে যদি কয় যে নহয় মই গৈ পিনে যে মোৰ এইটো কাৰণে এইটো হ'ব লাগে গতিকে মই গৈ নামঘৰত গৈ এগছ বন্তিকে জ্বলাই আহোঁচোন তেতিয়াই ধৰক আৰু ভগৱানকে বিশ্বাস কৰি পিনে তেতিয়া গৈ পিনে কি কৰে নামঘৰত হওক বা মন্দিৰতে হওকগৈ চাকি এগছ জ্বলাই থৈ আহেগৈ যেতিয়া তেওঁৰ ধৰক কিবা এটা মনত ভাবি পিনে কৰি চাকিগছ জ্বলায় নহয় তাৰপিছত আহি পিনে যেতিয়া কামটো হৈ যায় তেতিয়া কি কৰে ভগৱানৰ ওচৰত কি কৰে প্ৰভূ তুমি যে মোৰ কামটো যে কৰাই দিলা তাৰবাবে মই অশেষ মানে মনৰ তোমাৰ যাতে ধন্যবাদ জনাইছোঁ আৰু জন্মে জন্মে যাতে মই তোমাৰ এনেকৈ দাসৰ দাস হৈ থাকিম এইবুলিকে কি কয় মনতে প্ৰাৰ্থনা কৰে আৰু ভগৱানকে বিশ্বাস কৰি যিকোনো কামৰ যিকোনো কাম ধৰক আপুনি ঘৰৰ পৰা ওলাইছে কিবা এটা কৰিব ওলাইছে প্ৰতিটো ক্ষেত্ৰতে কি কৰে সেই ভগৱানকে সাক্ষী কৰি বা ভগৱানকে বিশ্বাস কৰি লৈ পিনে সেই কামটো কৰিবলৈ আগবাঢ়ি যায়